চহৰৰ পৰিৱেশৰ তুলনাত গ্ৰাম্য অঞ্চলত এক শক্তিশালী ক্ৰীড়া পৰিৱেশৰ অতলতা বিভিন্ন সাংস্কৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বাবেই হ'ব পাৰে এই উপাদানসমূহে সামূহিকভাৱে এনে এক পৰিৱেশৰ লালন পালন কৰে য'ত শাৰীৰিক কাৰ্যকলাপ আৰু ক্ৰীড়া সম্প্ৰদায় জীৱনত গভীৰভাৱে সিপাই আছে চহৰ অঞ্চলত পোৱা অধিক বাণিজ্যিকভাৱে পৰিচালিত আৰু গাঁথনিগত ক্রীড়া ব্যৱস্থাৰ সৈতে এক বিপৰীত মুখিতা প্ৰদান কৰে এক সাংস্কৃতিক পৰম্পৰা আৰু সম্প্ৰদায়ৰ জড়িততা গ্ৰাম্য অঞ্চলত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ প্ৰায় দৈনন্দিন জীৱনৰ সাংস্কৃতিক তন্ত্ৰত বোৱা হয় স্থানীয় ফুটবল খেল গাঁৱৰ মাৰাথন আনকি মাছ ধৰা আৰু দৌৰাৰ দৰে আনুষ্ঠানিক ক্ৰীড়া কাৰ্যকলাপৰ দৰে সামূহিক অনুষ্ঠান গ্ৰাম্য জীৱনৰ অবিচ্ছেদ্য অংগ এই কাৰ্যকলাপসমূহে সতীৰ্থতা গৌৰৱ আৰু সামূহিক পৰিচয়ৰ ভাৱনাক লালন পালন কৰে চহৰ অঞ্চলৰ য'ত চহৰ অঞ্চলৰ দৰে নহয় য'ত কৰ্ম পৰিয়াল আৰু নগৰ অনায়নৰ চাহিদাৰ বাবে মানুহৰ জীৱনশলী অধিক বিচ্ছিন্ন হ'ব পাৰে গ্ৰাম্য অঞ্চলসমূহে সম্প্ৰদায়বোধক অধিক শক্তিশালী কৰি ৰাখে এই ঘনিষ্ঠ পৰিৱেশে পৰম্পৰাগত ক্ৰীড়া আৰু কাৰ্যকলাপৰ জনপ্ৰিয়তা অব্যাহত ৰখাত সহায় কৰে যিবোৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে দুই মুকলি স্থান আৰু প্ৰাকৃতিক সম্পদৰ সুবিধা গ্ৰাম্য অঞ্চলত প্ৰায়ে অধিক মুকলি ঠাই যেনে পথাৰ বনাঞ্চল হ্ৰদ যিবোৰ বিভিন্ন ধৰণৰ শাৰীৰিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব পাৰি এই প্ৰাকৃতিক স্থানসমূহত সাধাৰণতে ফুটবল আৰু ক্ৰিকেটৰ দৰে দলীয় খেলৰ পৰা আৰম্ভ কৰি হাইকিং চাইকেল চলোৱা বা দৌৰাৰ দৰে বি ব্যক্তিগত কামলৈকে বহুতো খেলৰ প্ৰৱেশ আৰু সমৰ্থন কৰিব পৰা যায় ইয়াৰ বিপৰীতে চহৰ অঞ্চলসমূহ সীমিত সেউজীয়া স্থানৰ বাবে বাধাগ্ৰস্ত য'ত স্থানৰ বাবে প্ৰতিযোগিতা অধিক আৰু সুবিধাসমূহৰ বাবে সম্পৰ আৰু সুবিধাসমূহৰ বাবে প্ৰায়ে সদস্য পদ বা ধনৰ প্ৰয়োজন হয় যাৰ ফলত সাধাৰণ জনতাৰ বাবে ক্ৰীড়া ক ক্ৰীড়া কম সুলভ হৈ পৰে ব্যয় সাধ্যতা আৰু কম খৰচী অংশগ্ৰহণ গ্ৰাম্য অ পৰিৱেশত চহৰীয়া পৰিৱেশৰ তুলনাত খেলত লিপ্ত হোৱাৰ খৰচ কম হোৱাৰ প্ৰৱণতা থাকে গ্ৰাম্য সম্প্ৰদায়ত প্ৰায়ে কম পানীত যি ক্রীড়া সংস্থা থাকে অৰ্থাৎ ব্যক্তিসকলে মাচুল সঁজুলি বা বিশেষ প্ৰশিক্ষণৰ সৈতে জড়িত আৰ্থিক বোজা নোহোৱাকৈ সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ বিপৰতে চহৰীয়া অঞ্চলৰ প্ৰায় জিম স্পৰ্টছ ক্লাব বা একাডেমীৰ বাবে অধিক সদস্যপদৰ মাচুল দিয়া হয় আৰু সংগঠিত খেল বা আনকি আনুষ্ঠানিক খেলত লিপ্ত হোৱাৰ লগত জড়িত খৰচ বহু পৰিয়ালৰ বাবে নিষিদ্ধভাৱে ব্যয়বহুল হ'ব পাৰে চাৰি কম বাণিজ্যিকীকৰণ আৰু অধিক তৃণমূল পৰ্যায়ৰ জড়িততা গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া সাধাৰণতে চহৰৰ পৰিৱেশতকৈ কম বাণিজ্যীকৰণ হয় নগৰীয়া ক্ৰীড়াবোৰ প্ৰায় পেচাদাৰী লীগ সংবাদ মাধ্যমৰ কভাৰেজ আৰু পৃষ্ঠপোষকতাৰ সৈতে জড়িত হৈ থাকে যদিও গ্ৰাম যদিও গ্ৰাম্য ক্রীড়া তৃণামূল পৰ্যায় উৎসাহৰ দ্বাৰা পৰিচালিত হয় গ্ৰাম্য অঞ্চলত পেচাদাৰী স সফলতা বা আৰ্থিক লাভৰ পৰিৱৰ্তে অংশগ্ৰহণ উপভোগ আৰু স্থানীয় গৌৰৱৰ ওপৰত গুৰুত্ব দিয়া হয় এই পদ্ধতিয়ে বয়সৰ গোট আৰু দক্ষতা স্তৰৰ মাজত অধিক জড়িততাক উৎসাহিত কৰে চহৰ অঞ্চলৰ পেচাদাৰী কৃতিত্ব আৰু উচ্চ পৰ্যায়ৰ ক্ৰীড়া সমৰ্থন কৰা আন্তঃগাঁঠনিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত প্ৰায় আ আকস্মিক বা বিনোদমূলক খেলুৱৈক বাদ দিয়া হয় যাৰ ফলত উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সম্পদ বা উচ্চাকাংক্ষা নথকাসকলৰ সুযোগ সীমিত হৈ পৰে শাৰীৰিক শ্ৰম আৰু সক্ৰিয় জীৱনশৈলী গ্ৰাম্য অঞ্চলত প্ৰায় এনে অৰ্থনীতি থাকে যিবোৰ কৃষি আৰু হাতৰ শ্ৰমৰ ওপৰত যিয়ে স্বাভাৱিকতে শাৰীৰিক কাৰ্যকলাপক উৎসাহিত কৰে পামত কাম কৰা জীৱ জন্তু চোৱা চিতা কৰা বা শাৰীৰিক কাম কৰাটোৱে ব্যায়ামৰ এটা প্ৰসাৰ হিচাপে কাম কৰিব পাৰে এই দৈনন্দিন শাৰীৰিক শ্ৰমে সমাজৰ সমাজৰ সংগঠিত ক্ৰীড়াৰ সৈতে জড়িত হোৱাৰ পৰিপূৰক ইয়াৰ বিপৰীতে চহৰীয়া জীৱনটো প্ৰায়ে অধিক বহি থকা হয় বহু কামত কাৰ্যালয়ৰ কাম বা দীঘলীয়া যাতায়াতৰ প্ৰয়োজন হয় যাৰ ফলত শাৰীৰিক কাৰ্যকলাপ হ্ৰাস পায় আৰু ক্ৰীড়াত অংশগ্ৰহণ কম হয় ছয় সামাজিক প্ৰভাৱ আৰু স্বাস্থ্য লাভ গ্ৰাম্য অঞ্চলৰ ক্ৰীড়াই কেৱল শাৰীৰিক ফিটনেছক প্ৰসাৰিত কৰাই নহয় সম্প্ৰদায়ৰ বিভিন্ন সম্প্ৰদায়ৰ ভিতৰত সম্পৰ্ক শক্তিশালী কৰাৰ বাবেও এক গুৰুত্বপূৰ্ণ সামাজিক আহিলা হিচাপে কাম কৰে কিছুমান গ্ৰাম্য বাসিন্দাই অনুভৱ কৰিব পৰা বিচ্ছিন্নতাক লক্ষ্য কৰিলে স্থানীয় ক্ৰীড়া অনুষ্ঠানসমূহে সামাজিক যোগাযোগৰ বাবে এক অপৰিহাৰ্য আউটলেট প্ৰদান কৰে ইয়াৰ উপৰিও গ্ৰাম্য সম্প্ৰদায়ে ক্ৰীড়াৰ স্বাস্থ্য ওৰত উপকাৰিতাৰ ওপৰত অধিক মূল্য দিব পাৰে এই কথা স্বৱীকাৰ কৰি যে শাৰীৰিক কাৰ্যকলাপে মানসিক সুস্থতা আৰু সম্প্ৰদায়ৰ সংঘতিত অৰিহণা যোগায় সামৰণিত ক'ব পাৰি যে গ্ৰাম্য অঞ্চলসমূহে গভীৰভাৱে শিপাই থকা পৰম্পৰা প্ৰাকৃতিক স্থানৰ সুবিধা কম খৰচ আৰু সম্প্ৰদায়ৰ পৰা আৰু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত প্ৰচেষ্টাৰ বাবে এতিয়াও এক শক্তিশালী ক্ৰীড়া সংস্কৃতি বজাই ৰাখিছে চহৰ অঞ্চলত প্ৰায়ে পেচাদাৰী ক্ৰীড়া আৰু বাণিজ্যিকীকৰণৰ প্ৰভাৱ দেখা যায় যদিও গ্ৰাম্য পৰিৱেশে সম্প্ৰদায়ৰ অংশগ্ৰহণ শাৰীৰিক কাৰ্যকলাপ সামাজিক নিয়োজিত থাকে ধৰি ক্ৰীড়াৰ অন্তৰ্নিহিত মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে এই বৈপৰীতই বিভিন্ন পৰিৱেশত ক্ৰীড়াৰ অভিজ্ঞতাৰ বৈচিত্ৰ্যপূৰ্ণ উ উপায়সমূহক উজ্বল কৰি তোলে